অঁ কোনে কৈছে

কি ধান ধান আছে বাৰু ধান মোৰ ইয়াত আছে তোমাৰ ৰাঙলী বাও বাও আছে ৰাঙলী বাও আমনা বাও নেগ্ৰেৰী আছে মমলচিঙীয়া বাও আছে তোমাৰ মাগুৰী বাও আছে আৰু এই হেৰিটো আছে তোমাৰ এই গোন্ধাই যে থাকে চাউলটো সেইটো আমি চুম নাইকিয়া বুলিও কওঁ আৰু ইয়েন বি নাইন বুলিও কওঁ তাৰপিছত সেই সেয়া আছে বাও শালি আছে তোমাৰ আইজুং ৰঞ্জিত বাছমতি বাসন্তি আৰু তোমাৰ হেৰি ছৈমাই সেইকেইটা শালী লাহি ধান আছে তাৰ ভিতৰত এতিয়া তোমাক কোনটো লাগে আৰু দামটো যেনিবা অঁ দামটো এই শালি ধানটো অলপ বেছি বাওতকে শালিটো তোমাৰ মই পঁচিছশ বেছিছোঁ কুইণ্টল বাওটো বাওটো তোমাৰ বাইছশ পাইছোঁ আৰু বাৰ তাত অকমান ৰঙা চাউলটো তোমাৰ বাও ওলা হেৰি হেৰি বাওটো ল'ব লাগিব মমনচিঙীয়া বাওটো কোন থকা অঁ সেইটো ভাত খাবলৈও ভাল অ তুমি অঁ চাই চিতি দিম বাৰু তাতে এতিয়া চাৰি কুইণ্টেলমান লাগিব নহয় জানো অঁ আহিবা আহিবা এই হেৰি কৰিবা তোমাৰ এই পিক আপ ভান এখন অট' ভান বা তেনেকুৱা সেই গাড়ী এখন ত পঠিয়াবা ইয়াত আমাৰ গাড়ী ব্যৱস্থাটো অকমান দিগদাৰ অঁ আৰু একেবাৰে ৰাতিপুৱা নবঠাবা অকমান মানে দহমান বজাত পোৱাকে

অঁ অঁ শালি এতিয়া শালি শালি কোনটো দিন ৰঞ্জিত নে হেৰি

অঁ অঁ ঠিক আছে ছৈ মাৰিটো ভাল আৰু ৰঞ্জিত চাউলটো অকমান সৰু ছৈ মাৰিটো অকমান ডাঙৰ আৰু দুইটা চাউলেই ভাল কিন্তু এই ছৈ মাৰিটো যেনিবা বেছি উফায় আৰু এই ৰণজিততকৈ অঁ তেতিয়া ছৈ মাৰিকে দি দিম অ থেংক ইউ ঠিক আছে ঠিক আছে অঁ